অঁ হেল্ল' অঁ হয় হয় কি কাম আছিলে বা বাইদউ আৰু কিবা কাম অঁ অঁ ঠিক আছে বাৰু বাইদেউ ঠিক আছে বাইদেউ আপোনাৰ আপোনাৰ ঘৰটো কওকচোন অঁ আপোনাৰ এই এই এই নামঘৰটো ওচৰত নেকি ঘৰটো নাই গম পালো ওচৰত যে নামঘৰটোৰ ওচৰত নেকি অঁ আপোনালোকে সোনোৱাল নিলিখে জানো অঁ ঠিক আছে হ'ব দিয়ক আপোনাৰ এটা এটা কাম কৰক হেৰি মই কাইলৈ যাম দেই আজি যাব নোৱাৰিম আজি ৰাতি হৈ গ'ল ন পইচাটো আপোনাক কাম চাইহে মই কম ক'ব পাৰিম দে বাইদেউ কাৰণ এইটো কাইলৈ মই ৰাতিপুৱা নটামান বজাত যাম আৰু লগত মোৰ লগৰ লগৰ ল'ৰা মানে হেৰি এটা যাব ইলেক্ট্ৰিচিয়ান এটা যাব আৰু কামটো চাই পিনে আপোনাক ক'ব পাৰিম আজিকালি কি কাম ওলাইছে আমি গম নাপাও নহয় কিমান কাম ক'ত ক'ত ক'ত ক'ত ক'ত কি কি বেয়া হৈ আছে চাই পিনেহে আপোনাক মই ক'ম দেই পাৰিলে আপুনি ক কৰাব বাৰু ঠিক আছে মই কৰি দিম বাৰু মিলাই মেলি ল'ম আৰু

ছুইচ বৰ্ড কেইটা লাগিব ছুইচ বৰ্ডৰ হেৰি এইটো বটমকে হেৰিটো কেইটা লাগিব অঁ কইল কিমান মিটা লাগিব কইল কিমান মিটাৰ লাগিব

ঠিক আছে আপোনাৰ আৰু আজিকালি বাইদেউ আকৌ বেয়া বস্তু লগালে আপোনাৰ আপুনি কি কি কোম্পানী লগ'ব হেভেলছ লগাব নে এইটো মানে কি লগাব এংকৰ লগাব নে কি লগাব হ'ব হ'ব হ'ব হেভেলছ বা এংকৰ লৈ যাম হেভেলছ হেভেলছ কিবা হেভেলছ বা এংকৰ লৈ যাম দেই কেই টকা হৈছে আপুনি অকণমান দামটো অকণ বেছি আকৌ দেই মিটাৰ আন আন মানে বেলেগ মানে হেৰিবিলাকৰ ৱায়াৰতকৈ সেইটো অলপ দাম বেছি আকৌ দেই হ'ব হ'ব কি ঠিক আছে ঠিক আছে হ'ব হ'ব হ'ব